অ' কোৱা

অ' অ' একচুয়েলি ৰেশম শিল্পটো অসমত আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে শুৱালকুচিয়ে হৈছে প্ৰথম শুৱালকুচিত তাক উৎপাদন কৰা হয় তাৰপিছত তাৰপৰা তোমাৰ পাট মুগাৰ যিটো বস্ত্ৰ এইটো আন্তঃৰাষ্ট্ৰীয় এখন ডাঙৰ বজাৰ অসমে পাই আহিছে শুৱালকুচি সেইকাৰণে সেইটো ক্ষেত্ৰত বহুত বিখ্যাত বুলি কোৱা হয় এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিবিলাক সৰু সুৰা গাঁও আছে যেনেকুৱা আমি যদি এই উজনি অসমলৈ চাওঁ তেতিয়াহ'লে তুমি দেখিবা ধেমাজীৰ কিছুমান ঠাই আছে মাছখোৱা ঢকুৱাখানা এনেকুৱা ঠাইবিলাকত বহুত পাট মুগা এনেকৈ উৎপাদন কৰা হৈছে তেওঁলোকে নিজে নিজে থলুৱাভাৱে ঘৰত তাঁতশাল বই তাঁতশালত তেওঁলোকে পাট মুগা কাপোৰ উৎকৃষ্টমানৰ কাপোৰ তেওঁলোকে উৎপাদন কৰিছে আমি তিতাবৰলৈ যদি যাওঁ ঠিক তেনেকৈ শিৱসাগৰ যোৰহাট এনেকৈ আমি যদি যদি আমি শুৱালকুচিৰ পৰা এনেকৈ উত্তৰ অসমলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা দৰং কোকৰাঝাৰ এনেকুৱা ঠাইবিলাকতো এইটো উৎপাদন কৰা হয় ৰেশম শিল্পটোয়ে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিছে কাৰণ ৰেশম শিল্পই আজি আন্তঃৰাষ্ট্ৰীয় এখন বজাৰ গ্ৰহণ কৰিব পাৰিছে কাৰণ অকল অসমতে নহয় ভাৰতৰ বাহিৰৰ বিভিন্ন দেশত পাট মুগাৰ চাহিদা বহুত বেছি আছে যাৰ পৰা অসমে বহুত টকা উৎপা মানে আই কৰিবলৈ সক্ষম হৈছে আৰু যদি আমাৰ চৰকাৰে ইয়াত এটা গঠনমূলকভাৱে বৈজ্ঞানিকভাৱে যদি আমাৰ শিপিনীসকলক সহায় কৰে অৰ্থনৈতিকভাৱে আমাৰ অসমখনে বহুত স্বাৱলম্বী হ'ব পাৰিব আমাৰ যিসকল শিল্পী আছে এই সকলেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে অসমক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত মানচিত্ৰত তেওঁলোকে কি কৰিব এটা ডাঙৰ প্ৰতিফলিত কৰিব পাৰিব বুলি মই মোৰ ফালৰ পৰা মই এইটো ভাবোঁ গতিকে আমি আজি বাহিৰৰ মেচিনেৰে বনোৱা পাট মুগাৰ চাদৰ মেখেলা আমি ইয়াত আনিছোঁ কিন্তু থলুৱা শিল্পীসকলে যিখিনি অতি সুন্দৰ কাৰোকাৰ্য্যৰে তেওঁলোকে যিটো উৎপাদন কৰিছে এই উৎপাদন আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুত চাহিদা আছে আজি কেইদিনমানৰ আগতে অ' হ'ব ঠিক আছে হ'ব দিয়া ধন্যবাদ